হেল্ল' ঐ ক'ত আছ হয় নেকি এই মোৰ ফেভাৰেট ছিংগাৰজন আহি আছে নহয় গম পাও নাই অঁ এই আমাৰ বৰগাঙত আহি আছে পৰহিলৈ অঁ এই একদম মোৰতো ফেভাৰেট না পাপনৰ গান কি মজা লাগে শুনি কি মস্তি মস্তি গান আছে বিহু ফ'কবিলাক যি গায় তাকেতো কি মস্তি মস্তি গান আছে তাকে এতিয়া কালি যাব লাগিব ওলাবি ন ৰাতি অঁ ৰাতি দহটা মানত আহিব আমি ইয়াৰ পৰা চাৰে আঠটা মানত ওলাই দিম চাৰে আঠটা নটা মানত অঁ গাড়ী এখন ঠিক কৰিব লাগিব হাঁ হাঁ হ'ব আৰু এতিয়া কোনোবা যায় নেকি আমিকেইটা গ'লে বাৰু গাড়ীখনতে লৈ যাব পাৰোঁ বেছি হ'লে আকৌ নহ'ব নহয় বেছি গ'লে আকৌ বাইক লৈ যাব লাগিব ময়ো বহুত দিন বা এবাৰ চতিয়াত আহিছিলে চাবলৈ নাপালোঁ ইমান মনটো বেয়া লাগি আছে বাপৰে অঁ এই মনটো ভাল অঁ তাকে এতিয়া ওলাবি তেতিয়াহ'লে ন অঁ ঠিক আছে দে অঁ ফোন কৰিম মই হাঁ পিছত

অঁ অঁ ইহঁতক ক'ব লাগিব অঁ ইহঁতিও কৈয়ে আছিলে মোক এনেকৈ যাব লাগিব বুলি হ'ব অঁ